মই জনা অসমীয়া ফকৰা যোজনা হ'ল যেনে যি মূলা বাঢ়ে তাৰ দুপাততে চিন আৰু যেন কুকুৰ তেন টাঙোন আৰু যেনেকে আছে সেয়া অতি ভক্তি চোৰৰ লক্ষণ আৰু আৰু হ'ব পাৰে যেনেকে তুলসীৰ লগত কলপটুৱা মুক্তি সেনেকুৱা কিবাকিবি আছে